কামৰূপ ম মহানগৰ জিলাখনত জনপ্ৰিয় খাদ্য সম্ভাৰৰ ভিতৰত ভাত হয় ইয়াৰ ভিতৰত কিছু ব্যঞ্জন সুকীয়া মাংসৰ ভিতৰত জনপ্ৰিয় মাংস হিচাপত হাঁহৰ মাংস পাৰৰ মাংস বা গাহৰি মাংস বা দাইলৰ ভিতৰত মুগ মচুৰ ৰহৰ এইসমূহ দালি জনপ্ৰিয় ইয়াৰ ভিতৰতে খাৰ টেঙা কচু এইসমূহো খাদ্য ইয়াত জনপ্ৰিয়তা আছে গতিকে এই সমূহৰ ৰন্ধন প্ৰণালী সম্পূৰ্ণ সুকীয়া গাহৰি মাংস ইয়াত বিভিন্ন জনগোষ্ঠীয়ে বইল কৰি খায় বা পুৰি খায় বা তিলৰ লগত বনায় বা ঔটেঙাৰ লগত বনায় বা হাঁহৰ মাংস কোমোৰাৰ লগত বনায় মাহৰ দাইলৰ লগত বনায় গতিকে এই খাদ্যসম্ভাৰৰ গোটেই বিশ্বতে এটা সমাদৰ আছে তাৰোপৰি পাৰ মাংস যদি জালুকেৰে বনায় সেইটো বিভিন্ন ৰোগৰ উপসমো কৰে বুলি এটা জনবিশ্বাস আছে সেই হিচাপত ভাতৰ লগতে আটাইতকৈ জনপ্ৰিয় খাদ্যই হ'ল মাংসৰ ভিতৰত পাৰ হাঁহ আৰু গাহৰি ব্ৰহ্মপুত্ৰখন যিহেতু গুৱাহাটী মহানগৰৰ মাজেৰে বৈ গৈছে ইয়াত মাছ উভৈনদী মাছ বিভিন্ন ধৰণৰ পোৱা যায় আৰু মাছৰ ব্যঞ্জন পদ্ধতিও বিভিন্ন ধৰণৰ গতিকে সুকীয়াভাৱে এই সমূহ খাদ্য আপুনি গ্ৰহণ কৰিব লাগিলে আমাৰ গুৱাহাটী মহানগৰত থলুৱা হিচাপে বিভিন্ন কিচ্ছেন এতিয়া সাজু আছে তাৰ ভিতৰত সুকীয়া মাজুলিৰ এসাঁজ বা থলুৱা জুতিৰ এসাঁজ বা খাৰ খোৱা বা খৰিকা এইসমূহ ৰেষ্টুৰেণ্টত গ'লে আপোনালোকে অসমীয়া থালি বিচাৰিলে ইয়াত সেই ব্যঞ্জন সমূহ উপভোগ কৰিবলৈ বা আপোনালোকে তাৰ সোৱাদ ল'বলৈ পাৰিব গতিকে এই খাদ্যসম্ভাৰৰ লগত অ অসমৰ লগতে জনগোষ্ঠীয় এটা সংস্কৃতিও জড়িত হৈ আছে যিসমূহ খাদ্য সম্ভাৰে এতিয়া গু গুৱাহাটীৰ লগতে ভাৰতৰ লগতে গোটেই বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে